ময়ো এজন পিতৃ আৰু মই পিতৃ হিচাপে মোৰ সন্তানক কেনেকৈ ভালকৈ ৰাখিব লাগে বা ভালকৈ তেওঁলোকৰ পৰিষ্কাৰ পৰিচ্ছন্নতা যাতে ঠিক থাকে আৰু থাকিলে আচলতে অসুখ বিসুখবোৰ নহয় তেওঁলোকক সুস্বাস্থ্যকৰ যিটো খাদ্য সেই খাদ্য খুৱাব লাগে আৰু মাকৰ মাকৰ যাতে স্বাস্থ্য ঠিকে থাকে তাৰবাবে আমি কিছু নিয়ম মানি চলিব লাগে তেওঁলোকক সুস্বাস্থ্যকৰ খাদ্য দিব লাগে অত্যাধিক তেল মছলা এনেকুৱা জাতীয় বস্তু দিব নালাগে হোটেলৰ পৰা ক্ৰয় কৰি আনি তেওঁলোকক খাবলৈ দিব নালাগে ঘৰতে বা যিবোৰ ঘৰুৱা শাক পাচলি আছে সেই শাক পাচলিবোৰ খুব কম তেলত বনাই মাকক দিব লাগে যাতে মাকৰ পৰা যিখিনি যিখিনি দৰকাৰী নিজৰ সন্তানলৈ যায় সেইখিনিৰ ওপৰত প্ৰাধান্য দিব লাগে আৰু দ্বিতীয় কথা হ'ল হাইজিন আমি মেইনটেইন কৰিব লাগে ক'ৰবাৰ যদি আমিও বাহিৰলৈ গৈছিলোঁ আহিলোঁ ঘৰলৈ ঘূৰি তে সাত ভালকৈ ধুই বা যিখিনি তেওঁলোকৰ কণ্টেক্ট পইণ্ট বা য'ত আমি সেই নৱজাতকৰ আমি লওঁতে মেলোঁতে যাতে সেই হাতৰ পৰা কিবা বীজাণু নাযায় তাৰবাবে আমি প্ৰাধান্য দিব লাগে আৰু এইটো মই সদায় মানি চলোঁ গতিকে এইখিনি আপোনালোকেও মানি চলাতো ভাল